বৰ্তমান ঔষধৰ মূল্য খুব বাঢ়িছে এইটো এটা ডাঙৰ ইশ্ব্যু হৈছে ডাঙৰ এটা প্ৰশ্ন হৈ পৰিছে আৰু কেওফালে ইয়াৰ প্ৰতিবাদৰ ধ্বনিও শুনা যায় যিটো এশ টকা এতিয়া সেইটো দুশ টকা পৰ্য্য়ন্ত হৈছে বিভিন্ন ঔষধৰ দামেই বাঢ়িছে আনকি জীৱনদায়িনী ঔষধবিলাক যিবিলাক মানুহক তৎক্ষণাত জৰুৰী হৈ যায় তেনেকুৱা ঔষধবিলাকৰো ইমান দাম বাঢ়িছে যে অলপ আৰ্থিকভাৱে দুৰ্বল মানুহৰ কাৰণে তেনে অৱস্থাত তেনেকুৱা এটা ঔষধ গোটোৱা সংগ্ৰহ কৰা সঁচাকৈয়ে দুৰ্ভাগ্যজনক ভাৱে সম্ভৱ হৈ উঠা নাই অ অসম্ভৱ হৈ পৰিছে গতিকে ঔষধৰ দাম সুলভ বুলি ক'ব নোৱাৰি বৰ্তমান পৰিস্থিতিত বৰ্তমান যেতিয়া আমাৰ আৰ্থিক অৱস্থা দেশৰ নিম্নগামী বুলি কোৱাই হৈছে এনেকুৱা স্থলত ঔষধৰ দাম ঊৰ্ধগামী হোৱাত এইটো এটা বৰ বেয়া কথা বুলিয়ে মই ভাবোঁ কিছুমান ঔষধৰ কিছুমান ফাৰ্মাছীয়ে ঔষধ যোগান কেন্দ্ৰই ডিস্কাউণ্ট দিয়ে কিছু ৰেহাই মূল্যত দিয়ে আচলতে সেইখিনিতে সন্তুষ্ট হ'লেও নহ'ব ইয়াত এটা ডাঙৰ চক্ৰ জড়িত এই গোটেই কথাটোত এই খুব ভাল ধৰণে চৰকাৰে নিয়ন্ত্ৰণ কৰি ঔষধৰ মূল্য কমোৱাত সহায় কৰিব লাগে আমাৰ দৰে দুখীয়া দেশত দৰিদ্ৰ দেশত ই এটা বৰ ডাঙৰ প্ৰত্যাহ্বান হৈছে কিয়নো অসুখ বিসুখো আমাৰ দেশতেই বেছি সেইটো ফালৰ পৰা এই বিষয়টো অতি চিন্তনীয় চৰকাৰী স্বাস্থ্যকেন্দ্ৰসমূহৰ পৰা বিনামূলীয়া ঔষধৰ যোগান ধৰা হয় কিছুমান পোৱা যায় কিন্তু আজিকালি ঔষধ নাই এই কথাটো শুনা যায় আৰু চৰকাৰী ডক্টৰে চিকিৎসকে ৰোগীক বাহিৰৰ ফাৰ্মাচীত ল'বলৈ ক'বলৈ বাধ্য হৈ পৰে কিছুমান ঠাইত কেৱল পেটৰ বিষ বুলি ক'লে একোবিধ একেবিধ ঔষধকে দিয়া হয় ধৰি লওঁক নাম উল্লেখ কৰিছোঁ ডাইজিন জেলোচিল ইত্যাদি বিষটো লাগিলে যিহৰ কাৰণেই নহওঁক বিষ বুলি ক'লে মূৰৰ বিষ বুলি ক'লে মূৰৰ বিষৰ দৰৱ নবেলজিন যদি দিয়া হয় অথচ মূৰৰ বিষো বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে সেই অনুযায়ী ঔষধবিলাকৰো ধৰণ বেলেগ বেলেগ হ'ব পাৰে কিছুমান ঠাইত এইবিলাক বৰ্গীকৰণ কৰা নহয় ভাগ কৰা নহয় বিষ বুলি ক'লে কেৱল বিষৰ দৰৱ একেবিধ দৰৱকে দিয়া হয় এইবিলাক ক্ষেত্ৰত বহুত সংশোধনৰ প্ৰয়োজন আছে